হেল্ল' হেল্ল' দাদা নমস্কাৰ মই আপোনাৰ কৰিছিলোঁ আপোনাৰ নগাঁৱৰ পৰা মোৰ নাম বনজিৎ ভট্টাচাৰ্য হয় মই মানে আপোনাৰ কাম দেখিছোঁ মানে আপোনাৰ ছিৰিয়েল টিৰিয়েলৰ এক্টিং ছেক্টিঙখিনি দেখিছোঁ ভাল লাগিছে মই মানে আপোনাক এটা বিশেষ কাৰণত ফোন কৰিছিলোঁ মানে মোৰ হাতত মানে এটা আপোনাৰ স্ক্ৰীপ্ট এটা আছিলে ভাল স্ক্ৰীপ্ট আনকমন স্ক্ৰীপ্ট এটা আছিলে তাৰ মানে আমাৰ ৱেব চিৰিজ টাইপত মই কৰিম বুলি ভাৱিছিলোঁ অসমীয়া অসমীয়াত তেনেকুৱা খাছ নাই ন মানে মই ভাৱিছোঁ অকণ অসমীয়া জগতখনো অকণ আগুৱাই যাওঁক তাৰ ওপৰত মানে এটা স্ক্ৰীপ্ট এটা ৰেডী কৰিছিলোঁ তাৰ কাৰণে আপোনাৰ লগত অকণমান কথা পাতিব বিচাৰিছোঁ অকণ সময় পাম নেকি বাৰু আপোনাৰ মানে মই এটা স্ক্ৰীপ্ট লিখিছিলোঁ আপোনাৰ আনকমন ধৰক মানে কপি নহয় আনকমন স্ক্ৰীপ্ট এটা লৈছিলোঁ আপোনাৰ আপোনাৰ কাম দেখি পেলাই মই আপোনাৰ মানে এক্টিং দেখি পেলাই আপোনাৰ এক্টিং শৈলী দেখি পেলাই মানে স্ক্ৰীপ্টটো লিখিছোঁ তাত আপোনাৰ বহুত ফিট হয় মানে মানে অকণ হাস্য় হাস্য় ৰস থকা স্ক্ৰীপ্টটো মানে এনেকুৱা ধৰণৰ নামটো মই কৈ দিছোঁ নিবনুৱা যুৱক অকণ হাস্য় ৰস থকা নিবনুৱা যুৱকৰ ওপৰত এটা কাহিনী ধৰক মানে মনোৰঞ্জনমূলক মানে ল'ৰাটো মানে ব্য়ৱসায় কৰিব বিচাৰে ধৰক মাটিৰ কন্ট্ৰেক কৰিব বিচাৰে কিন্তু ফলপ্ৰসূ নহয় এনেকে ধৰক আহে আৰু ধাৰ কৰি লয় মানে পইচা ইনভেষ্ট কৰে মাটিৰ কামত নাই লাভ নহয় তাৰ পিছত ধৰক এনেকে আছে আৰু কিবা কিবি দোকান আছে তেওঁলোক দো দোকান আছে ধৰক আকৌ মাজতে ফাষ্ট ফুডৰ মানে উপায়বিহীন হৈ ফাষ্ট ফুডৰ দোকান এখনো দিব বিচাৰে সেইখনো ফলপ্ৰসূ নহয় মানে পৰিস্থিতিত তাৰ পিছত আকৌ টুইষ্টটো আছে টুইষ্টটো ভাল আছে গাৰ্লফ্ৰেণ্ড এজনী আছে বিয়া ঠিক হৈ আছে এয়া হেৰি তাৰ পিছত সেইপিনে আকৌ ঘৰুৱা জঞ্জাল তাৰ মাজতে মানে হিৰোয়ে মানে খুব এটা সুখী জীৱন যাপন যাপন কৰি আছে সেইখিনিয়েই মানুহক মানে এটাই মেছেজ দিব বিচাৰিছোঁ নাটকখনৰ পৰা যে যিমানেই দুখ কষ্ট নহওক মানুহ সুখী হ'ব পাৰিব আপোনালোকে তেনেকুৱা ধৰণৰ হাস্য় মধুৰ ভিলেইন থাকিব ধৰক দুই এটা শ্বুটিঙটো মানে মই এতিয়া আমাৰ গাঁৱৰ এগ্ৰীমেণ্টটো মই আপোনাৰ লগততো কৰিব লাগিবই এতিয়া মেইন ৰোলটো ধৰক ধৰা আপোনাৰ কাৰণে মই লিখিছিলোঁ মেইন ৰোলটো আপোনাৰ কাৰণে লিখাৰ কাৰণে মানে এতিয়া আপোনাৰ লগতে প্ৰথম কথা পাতিছোঁ বাকী আমাৰ থলুৱা ভাল ভাল এক্টৰেই আছে থলুৱা আৰু মানে বেছি আমাৰ ফাইনেন্সিয়েল দিশটো মানে মই ভাবিছোঁ যিমান কমাই এখন ভাল বনাব পাৰোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰিছো হাঁ আপুনি বুজি পাইছে চাগৈ নাই চব ক্ষেত্ৰতে মানে আমাৰ কাৰিকৰী বিভাগত কাৰিকৰী কাৰিকৰী বিভাগত নহয় ধৰক কেমেৰা মানে বেকগ্ৰাউণ্ড মিউজিক সেইখিনি ফুললী ফুললী পাব মানে সেইবিলাক ক্ষেত্ৰত কম্প্ৰমাইজ নহয় বাকী আমি যেনেকে দুটকা কমত কৰিব পাৰোঁ সেইটো চিন্তা কৰি আছোঁ মানে ঠিক আছে তেতিয়া হ'লে আপোনাৰ লগত মই আপোনাক লগ কৰিব কেতিয়া পাৰিম হয় হয় হয়

ঠিক আছে আপুনি তেতিয়া হ'লে মই আপোনাক এসপ্তাহৰ পিছত কল কৰিম আপুনি অলপ টাইম দিলে আপোনাৰ বহুমূলীয়া সময় আমাৰ ৰাইজেও ভাল পাব তেতিয়া হ'লে তাৰ পিছতে বাকীখিনি আমি কথা পাতিম আৰু জানো জানো ঠিক আছে ঠিক আছে সেইখিনি আমি মেনেজ কৰিছোঁ বাৰু হিচাপ চিচাপ আমাৰো এখন হিচাপ বহিছে ন আমাৰ প্ৰ প্ৰডিউচাৰে সেইটো হিচাপ এটা দিছে সেইটোৰ ওপৰতে আমি ডিপেণ্ড কৰি কামটো হাতত লৈছোঁ বাৰু ঠিক আছে দিয়ক আপোনাক মই আমনি নকৰোঁ এতিয়া আপুনি ব্য়স্ত আছে যিহেতু মই আপোনাক এসপ্তাহৰ পিছত বাৰু ফোন কৰিম ঠিক আছে ঠিক আছে সেইটো ন' প্ৰব্লেম সিমানখিনিটো বাজেট আমি লৈছোৱেই আমি এতিয়া সৰু মানে মিনি মিনিমাম ওৱান কৰৌৰ এটা লৈছোঁ আৰু হাতত ঠিক আছে ঠিক আছে ধন্য়বাদ